যোগাসনৰ ভংগীমা শিকিবলৈ মই ব্যৱহাৰ কৰা অনলাইন সম্পদ আছে হয় মই লেপটপ ব্যৱহাৰ কৰোঁ লেপটপ ব্যৱহাৰ কৰি মই

অনলাইন আহি পিনে আমি তেওঁৰ পৰা প্ৰশিক্ষণ লৈ আছোঁ মই তাৰ বাবদ পইচা দিওঁ তেওঁক মান্থলি থ্ৰী থাউজেণ্ডকে তেওঁক অনলাইন পে' কৰোঁ